হেল্ল' অঁ কওকচোন অঁ হয় কওকচোন বাৰু কি বুলি মই সহায় কৰিব লাগিব অঁ হয় নেকি আপুনি এতিয়া কোন সময়ত আহিব আপুনি কোনটো হেৰিয়াত ইয়াত মাজুলীত এতিয়া ৰাস হৈ থাকে পালনাম আহিছে তেতিয়া আপুনি ক'ব লাগিব যে মই ইমানতে আহিম যে বুকিংটো মই পাইছিলোঁ বাৰু এনে বুকিংটোতো কৰিব লাগিব কোনটো দিনত আহিব ৰাসো আহিছে ৰাস পালনামো আহিছে কোনোবা এটা নিৰ্দিষ্ট হেৰিয়াত ক'লেহে মই দিব পাৰিম অঁ ৰাস অঁ চিন্তা নাই বাৰু কেইজন আহিব বাৰু আপোনালোক অঁ থকা মেলা অঁ এই চব সুবিধাই পাব ইয়াত অসমত আহিলেও ইয়াত সত্ৰ সত্ৰ হয় এতিয়া গাড়ী মটৰ সুবিধা অঁ ইয়াতটো অঁ বিপদত আপোনাৰ এতিয়া মানে ডেটটো কৰি দিব লাগিব আহি পেলাই লাগিব কৰিলে তাতে দিব পাৰিব তাৰ ইয়াত এতিয়া ভাড়া হিচাপে কেইদিন থাকে আপোনাৰ কথা সেইটো ইয়াতে মানে পাঁচ হাজাৰ ৰাতি

অঁ বাও অসুবিধা নহয় থাকিব পাৰিব পইচা পাতিৰ কথাটো আহি যাব বজাৰৰ পৰা মানে অসুবিধা এইটো সুবিধা অ' অ' পাৰিম বাৰু মই কেনেকৈ সহায় কৰিব লাগে সকলো পাব খালি মোক যোগাযোগটো কৰিলেই হ'ল অঁ অঁ অঁ পাঁচ হাজাৰমানৰ ভিতৰৰ পৰা মানে আছে আৰু নিজৰ হেৰি কৰি চাই আৰূ চাই চাই পেলাই কেইদিন থাকে সেইমতে উঠি যাব আৰু বিলটো মানে তাৰপিছতে সত্ৰৰ

অঁ গাড়ীত সুবিধা আছে ইয়াৰ পৰা যাব যোগাৰ থাকিব সত্ৰতে যদি সত্ৰতা থাকে তাপা গাড়ী লাগি আছে ৰাস্তাও হ'ল এইবিলাক দক্ষিণ পাঠ সত্ৰ আউনীআটী সত্ৰ মানে কমলাবাৰী উত্তৰ কলাবাৰী সত্ৰ সকলোবোৰ চাব পাৰিব মাজুলীখনৰ মুখাশিল্পৰ কাৰণে বিখ্যাত আৰু সেইটো জানেই আৰু সেইবোৰ সকলোৱে একো অসুবিধা নাপায় আৰু অঁ অঁ হ'ব দিয়ক অঁ